মোৰ ওচৰত জন্তু পোহনীয়া জন্তু বহুতো আছে যেনে হাঁহ কুকুৰা গৰু ছাগলী গাহৰি এই সকলোবোৰ বস্তু যিখিনি মই আমাৰ ঘৰত পুহিব পাৰি পাৰ পাৰ লৈকে আমাৰ ঘৰত এই সকলোবোৰ বস্তু আছে মই আৰু মোৰ মায়ে গৰু গৰু ছাগলীৰ হাঁহ কুকুৰাক বহুতো প্ৰতিপাল কৰোঁ গৰু যেতিয়া ৰাতিপুৱা গোহালিৰ পৰা উলিয়াওঁ গোহালিৰ পৰা গৰুটো উলিওৱাৰ পাছত আমি গোহালিটো ধুনীয়াকৈ চাফ চিকুণ কৰি আঁঠুৱা ওপৰলৈ তুলি ধুনীয়াকৈ যেতিয়া গৰুকেইটা উলিয়াই গোহালি চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আজৰি হৈ যেতিয়া আকৌ সন্ধিয়া সিহঁতক সোমোৱাব হয় ধূনা বা জাক আমি জাক দি লওঁ যা যাৰ কাৰণে মহটো সিহঁতৰ গাৰ পৰা আঁতৰি যায় জাক দি সোমোৱাও তাৰ মাজতে আমি ৰাতিপুৱা সিহঁতক ঘাঁহ খুৱাওঁ দানা খুৱাওঁ তাৰ উপৰিও মাজতে দুপৰীয়া সময়ত পানী খুৱাওঁ তাৰপিছত তাৰপাছত দানাত সিহঁতক সিহঁতক গৰুৰ প্ৰিয় খাদ্য ধৰি লওক দানাত আমি কলগছৰ পৰা ধৰি তুঁহ গুড়িৰ পৰা ধৰি বিভিন্ন ধৰণৰ গৰুৱে খোৱা বন তাত দি সিজাই ধুনীয়াকৈ সিহঁতক গধূলি সময়ত খাবলৈ দিওঁ ঘাঁহটো ঘাঁহটো গৰুৰ প্ৰিয় খাদ্য সেই সেয়া আমি দিনে দিনে দুটা তিনিটা ঘাঁহ আমা গৰুখিনিক দি দিওঁ যথেষ্ট গাখীৰ গৰু গৰু আমি দুজনী গাখীৰ দুজনী গৰু গাখীৰ আমি ডেইলি খেৰাওঁ সেই গাখীৰ বিক্ৰী কৰি ঘৰত ঘৰত খোৱাৰ উপৰিও বিক্ৰী কৰি আমি যথেষ্ট লাভৱান হৈছোঁ গৰুখিনি যে গৰু যেতিয়া ভাল জাত বুলিবলৈ আমাৰ ঘৰত বৰ্তমান সময়ত গৰু জাৰ্চি আছে আৰু ছাগলী খাচী খাচী কৰি কৰি থৈছোঁ আৰু ছাগলীও প্ৰিয় খাদ্য যেনে বন ঘাঁহ সেইবোৰে সেই কঁঠালৰ পাত বন ঘাঁহ আদি আমি ছাগলীক খোৱাই যতন লওঁ ছাগলী যে যেতিয়া জন্ম হোৱা দুসপ্তাহমানৰ পিছত খাচী কৰিবলৈ এটা বেজী দিয়া হয় সেই বেজীৰ দ্বাৰা ছাগলী খাচী হয় গৰু তেনেকে জাৰ্চি কৰিবলৈ বেজি বেজী ব্যৱহাৰ কৰা হয় আৰু যেতিয়া পাৰ কুকুৰা হাঁহ হাঁহ হাঁহ সেইকেইটাও আমাৰ ঘৰত আছে সিহঁতক ধুনীয়াকৈ ৰাতিপুৱা খুদ উলিওৱাই দিয়াৰ পিছতে খুদ চাউল দিওঁ হাঁহ আমাৰ এটা পুখুৰী আছে পুখুৰীটোৰ ওপৰত যেতিয়া আমি পুখুৰীত মাছ আৰু ওপৰত আমি ধুনীয়াকৈ হাঁহৰ গঁড়াল সাজি থৈছোঁ তাত গৈ আমি যেতিয়া হাঁহখিনি ৰাতিপুৱা মেলি দিওঁ পুখুৰীতে চৰে তাৰ পুখুৰীত থকা পুনি তেনেকৈ মানে পুখুৰীত যিহেতু হাঁহ পানীত চৰিলেই সবতকৈ বেছি ভাল পায় পানীত চৰিয়ে আমি সেই পানীতে চৰে তাৰপিছত সিহঁতি খাব সময়ত ভাত দিওঁ সিহঁতক হাঁহক খুদ চাউল দিওঁ সেই সৰু সৰু পোৱালিবিলাকক কেঁচু দিওঁ সেইখিনি খাই সিহঁতে বহুত ধুনীয়া মানে ভালেই পাইছোঁ হাঁহ সেই হাঁহ আমি পোৱালীখিনি যেতিয়া আজিকালি যিহেতু ধুনীয়াকৈ কণীখিনি নি মেচিনৰ দ্বাৰা ফুটাইও আনিব পাৰি বা হাঁহে নিজেও উমনি দি ফুটায় আমাৰ বাৰু হাঁহ যিকেইটা আছে সেই আটাইখিনিয়ে উমনি দিয়ে ফুটায় সেই সেই সিহঁতৰ সেয়া হাঁহ আমি বিক্ৰী কৰি যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ আৰু ছাগলীটো খাচী কৰিও বিকোঁ কেতিয়াবা খাচী নোহোৱা নকৰিলেও বিকি বিকি আমি লাভৱান হৈছোঁ আজি আজিকালিৰ যুগত যিহেতু গৰু ছাগলী বা গাহৰিৰ বিভিন্ন ধৰণৰ ভেকচিন ওলাইছে সেই সকলোবোৰ আমি ভেকচিন সিহঁতক দিওঁ যেতিয়া যি দিব লাগে সময়মতে সকলোবোৰ দি থাকোঁ গৰু ছাগলী গা পাৰ হাঁহ কুকুৰা পুহি বহুতো উপকৃত হৈছোঁ আৰু তে সেই মই মই আমাৰ ঘৰুৱাভাৱে আমি যিখিনি প্ৰতিপাল কৰিব লাগে সেইখিনি কৰোঁ কেতিয়াবা ডক্টৰকো মাতো এই কেতিয়াবা কুকুৰে ছাগলী গৰু গৰুক বাৰু বিশেষকৈ কুকুৰে কামুৰিব নোৱাৰে ছাগলীটো যেতিয়া আমাৰ আমাৰ বহুতবাৰ ছাগলীক কুকুৰে কামুৰিছে তেতিয়া মায়ে ডক্টৰ মতাৰ উপৰিও ঘৰুৱাভাৱে ছাগলীটো গাত হালধি জালুক মিঠাতেল মিক্স কৰি সা সানে কেতিয়াবা চাহপাত আৰু চাহপাত মোহাৰি লৈ দিয়ে কেতিয়াবা নাৰ্জীপাত মোহাৰি লৈ দিয়ে বিষটো খাবলৈ বা তেজটো ৰ'বলৈ তাৰপিছত সিহঁতক সিহঁতৰ ধৰি লওক তাৰপিছতো ভাল নহ'লে তেওঁলোকক ডক ডক্টৰক মাতি আনে ধৰ গৰু ডক্টৰ বা ছাগলী ডক্টৰক মাতি আনি তেওঁলোকক বেজি দিয়ে সে সেইবোৰ কৰিয়ে আমি প্ৰতিপাল কৰি ৰাখিছোঁ বিশেষকৈ পোহনীয়া জীৱ জন্তুবোৰ পোহাৰ ক্ষেত্ৰত চাফ চিকুণটো হ'বই লাগিব চাফ চিকুণ বাবে যেনেকে ৰাখিব পাৰি তেনেকে ৰাখিলে আমাৰ নিজলৈয়ো ভাল গৰু ছাগলী বা পোহ পোহনীয়া জন্তুবিবিলাকলৈও ভাল তেওঁলোকৰ পৰা কোনো ধৰণৰ বেমাৰ আজাৰ আমালৈ আমাৰ গালৈ নাহে বা আমি যদি তেওঁ চাফ চিকুণকৈ সময়মতে তেওঁলোকক খাবলৈ দি থাকোঁ তেতিয়া যথেষ্টখিনি লাভৱান হ'ব পাৰি